অসমীয়া চলচিত্ৰ জগতৰ যতীন বৰা ৰবি শৰ্মা এওঁলোকৰ লগত লগ পাবৰ মন যায় যিহেতু তেওঁলোকে বহুত আগৰেপৰাই বিভিন্ন ধৰণৰ অসমীয়া চলচিত্ৰত নানান ধৰণৰ অভিনয় কৰি ৰাইজক মোহিত কৰিব পাৰিছে তেওঁলোকৰ যি যি চিনেমাৰ বা যিকোনো এটা চৰিত্ৰৰ যেনেকুৱা তেওঁ যেনেকুৱা ধৰণে নহওক তেওঁলোকে পৰোক্ষভাৱে প্ৰত্য়ক্ষভাৱে সেই চৰিত্ৰটোৰ ভিতৰত সোমাই পৰি ৰাইজক দাঙি দিয়ে দাঙি ধৰে আৰু সেইকাৰণে তেওঁলোকক মই লগ পাব বিচাৰোঁ তেওঁলোকেনো কেনেকৈ মানে কি ধৰণে এই ছবিজগতখনলৈ আহিলে বা তেওঁলোকৰ আগৰ কি অৱস্থাৰ আছিল বা কেনেকুৱা আছিল সেইবোৰৰ বিষয়ে অলপ জানিব পাৰিলে মোৰ জানিবলৈ মানে মোৰ মন এটা আছে আৰু তেওঁলোকৰ যিবোৰ এতিয়ালৈকে আপোনাৰ ধৰক চেবিৰ ছবিবিলাক চলিছে গোটেইখিনি ছবিয়ে আপোনাৰ প্ৰায়খিনি হিট হৈছে মানে আৰু মানুহে সকলো মানুহে আগুৱাই আকোঁৱালি লৈছে সেই ছবিবোৰ চাই মই তেওঁলোকক এবাৰ লগ পাব বিচাৰিছোঁ কিয়নো তেওঁলোকক আগত আগৰ ছবি বোলছবিবিলাক নেজানো আমি যেতিয়াৰপৰা বুজিবপৰা হৈছোঁ তেতিয়াৰপৰা তেওঁলোকৰ যিটো অসমীয়া চলচিত্ৰ জগতৰ মানে যিবোৰ তেওঁলোকে চৰিত্ৰ আমাক দেখুৱাইছে যে যেনেকুৱা যিয়েই নহওক যিধৰণৰ চৰিত্ৰই নহওক সেই চৰিত্ৰবোৰ বৰ সুন্দৰভাৱে মানে সুন্দৰভাৱে আপোনাক দেখুৱাব পাৰিছে সেই সেই ক্ষেত্ৰত মই তেওঁলোকক এপাক লগ বিচাৰিছোঁ আৰু লগ পাই তেওঁলোকক সুধিম কেনেকৈ তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়িলে কি কৰিলে সেইটো মোৰ এটা মন আছে